মই দুপৰীয়াৰ সাজত ভাত আৰু দালি বনাম দালি এনেকৈ ভাজি চবজি কিবা কৰি এনেকৈ বনাম হু প্ৰথমতে মই জুইখিনি ধৰি লৈ এই পাত্ৰটো বহাই দি পানী দিওঁ তাত পানী দি ভাত চাউল ধুই আনো আৰু ধুই আনি পানীখিনি গৰম হোৱাৰ পিছত মই চাউলখিনি বহাই দিওঁ আৰু বহাই দি কৰচলিৰে লাৰি ঢাকনিখন মাৰি দিওঁ ঢাকনিখন দিয়াৰ পিছত উতলি থকাৰ অলপ পিছত দহ মিনিটমান পিছত ভাতখিনি পানীখিনি কাঢ়ি দিওঁ ছেকি দিওঁ ছেকি দিয়াৰ পিছত অলপ টাইম ঢাকি থোৱাৰ পিছতে ভাতখিনি ধুনীয়া হৈ উঠে তাৰপিছত মই দালি বনাম দালি বনালে প্ৰথমতে মই দালিখিনি ধুই লওঁ তাৰপিছত কেৰাহীটোত বহাই দি পানীখিনি দি অলপ অলপ টাইম জুইখিনি দি থকাৰ পিছতে পানীখিনি গৰম হোৱাৰ আগতে মই দালিখিনি বহাই দিওঁ কেৰাহীটোত দি জুইখিনি দি থাকোঁতে দি থকাৰ সময়তে দি থাকোঁতে থাকোঁতে পানীখিনি উতলি অহাৰ লগে লগে দালিখিনি সিজি অহ আহে তাৰপিছত এনেকৈয়ে মই পিয়াঁজ জলকীয়া কাটি লওঁ লৈ দালিখিনি সিজাৰ পিছত লৰাই লৈ মই কেৰাহীটো বহাই দিওঁ আৰু তাত তেল দিওঁ তেল দি পিয়াঁজ জলকীয়া তেজপাত পাঁচফোৰণ এনেকৈ তেলখিনিত দি অলপ লাৰি দিওঁ তাৰপিছতে মই ৰং হালধি নিমখ এনেকৈ দি অলপ লাৰি দিয়াৰ পিছতে দালিখিনি তাত কেৰাহীটোত ঢালি দিওঁ এনেকৈ ঢালি দি তেল মাৰি দিয়াৰ পিছতে অলপ টাইম থকাৰ পিছতে দালিখিনি হয় আৰু মই ভাজি বনাম বৰা ভাজি বনাম দালি অলপ জিকাই থৈ মই তাত জলকীয়া আদা ৰহুন এনেকৈ দালিকেইটা ধুই লৈ মিক্সিত পিছি লওঁ তাৰপিছত মিক্সিত পিছি লৈ মই কেৰাহীটোত তেল দিওঁ দি তাত পিয়াঁজ দিওঁ দি তাৰপিছতে বৰা যিখিনি দালি পিছি লওঁ সেইখিনি কেৰাহীটোত বহাই দিওঁ বহাই দি এনেকৈ অলপ লাৰি থাকি থাকি লাৰি থাকি তাৰপিছত ৰঙগুড়া নিমখ দি দিওঁ এনেকৈ অলপ সময় ভাজোঁতে ভাজোঁতে বৰা ভাজিখিনি হৈ উঠে তাৰপিছত এখন চবজি বনাম আলু চয়াবিন লাও জিকা মিক্স চবজি এখন বনাম তাত বহুতো কিবা কানি দিয়া হয় এনেকৈ পিয়াঁজটো ছেলাই লওঁ তাৰপিছত জলকীয়া ঠাৰিখিনি গুচাই লওঁ লৈ আদা ৰহুনো অলপ ছেলাই লওঁ ছেলাই লৈ সেইখিনি মিক্সিত পিছি লৈ অলপ টাইম মিক্সিত পিছি লৈ কেৰাহীটো বহাই দিওঁ তাৰপিছত তাত তেল দি দিওঁ তেলৰ পিছত তেল দি পিয়াঁজখিনি দি তাৰপিছত যিখিনি মছলা পিছি লওঁ সেইখিনিও দি দিওঁ দি লৈ অলপ লাৰি দি তাৰপিছত যিখিনি চবজি মই কাটি থৈছিলোঁ সেইখিনি বহাই দিওঁ বহাই দি এনেকৈ অলপ লাৰি দি দি অলপ ভাজি লওঁ ভাজি লৈ তাৰ পিছতে নিমখ হালধি দি তাৰপিছত দি লৈ তাত পানী দি দিওঁ সিজিবৰ কাৰণে সিজিবৰ কাৰণে পানী দিওঁ তাৰপিছতে সিজি ঢাকনিখন মাৰি দিওঁ তেতিয়া অলপ সোনকালে সিজি উঠিব ঢাকনিখন মাৰি দি সেনেকৈ কমেও পাঁচ মিনিট ছয় মিনিটমান থকাৰ পিছত বস্তুখিনি সিজি উঠে তাৰপিছতে সিজি উঠাৰ পিছত অলপ কথ কৰচলিৰে ভাঙি দিওঁ ভাঙি দি কিছু সময় থকাৰ পিছতে চবজিখিনিও হৈ উঠে এনেকৈয়ে দুপৰীয়াৰ সাজ বনাওঁ আৰু ৰাতিৰ সাজৰ বাবে ৰাতি এনেকৈ দালি বনাওঁ তাৰপিছতে চবজি এখন বনাওঁ আৰু আলু ভাজি এনেকৈ সৰু সৰু আলু অলপ কুটি লওঁ লৈ এনেকৈ পিয়াঁজ দিওঁ তেল দিওঁ নিমখ হালধি দি এনেকৈ ভাজোঁ আৰু কিবা কানি এনেকৈ বনাওঁ আৰু কেতিয়াবা পানী ঢালিও পুৱাৰ দুপৰীয়াৰ সাজ খোৱা হয় বা ৰাতিৰ সাজো ভাজি পিটি আলু পিটিকা বা কণী এনেকৈ খাওঁ কণীটো সিজাই লৈ বাকলিটো ছেলাই ভাজি বা তেল দি নিমখ দি হালধি দি এনেকৈয়ো ভাজি খোৱা হয় বা আমলেত কৰিও খোৱা হয় ৰাতিৰ সাজ আৰু দুপৰীয়াৰ সাজ তেনেকৈয়ে ৰান্ধোঁ